কি কৰিছ অ মই জোনে কৈছোঁ অ কেনেকুৱা ঠিকে আছ' অ ভালেই ভালেই ঘৰতে আছনে এতিয়া

অ আৰু ফটোও দুকপিমান লৈ ল'বি আৰু সেই দেউতাক ঘৰত সুধি ল'বি আকৌ যাবৰ সময়ত আকৌ এই মই যাব নোৱাৰোঁ দেউতায়ে মানা কৰিছে তেনেকুৱাবিলাক বকি নাথাকিবি

অ মই পঢ়াৰ পিছত সিহঁতক ক'ম যে হেৰি জিনাও যাব আৰু কোন কোন যাৱ তহঁতি ওলাবি খালি এই বস্তুকেইটা পাহৰি যাব নালাগে আকৌ দেই আমি যোৱা টাইমটো প্ৰায় দুপৰীয়া এঘাৰটামান বজাতে ওলাই যাম আৰু ইয়াৰ পৰা খাই বৈ আমি লাইন গাড়ীতেই যাম বাৰু হা অ লাইন গাড়ীতেই যাম অ সব একেলগে যাম

অ ঠিক আছে হ'ব দে